বাগিচাখনত হোৱা ফুল আৰু ফলবোৰ এনেকৈ মানোহকো মই দিওঁ গিফ্ট হিচাপেও মানুহক তেনেকৈ দিওঁ মই বকেট নিচিনা এনেকৈ বুকে' বনায় পেলাই মানুহক দিওঁ বা ফলবোৰ আমিও ঘৰত খাওঁ আলহী আহিলে দিওঁ আৰু ফুলবোৰটো এনেকৈ দেখিবলৈ খুবেই ধুনীয়া লাগে মানুহক গিফ্ট দিওঁ কিছুমান মই ঘৰত পানীত এনেকৈ সজায়ো থওঁ ভাল লাগে আৰু তেনেকৈ